মানে সকলো কথাই ভাল লাগে মনত যেতিয়া কিবা এটা বস্তু মই কিনিবলৈ যাম বা কিনি আনিছোঁ তেতিয়া সেই বস্তুবিলাক যদি গোটেই পৰিৱেশটো যদি ভাল হয় ভাল লাগে মাজতে মই ঘৰৰ কাৰণে কিছু সামগ্ৰী কিনিবৰ কাৰণে মই যেতিয়া বজাৰলৈ গৈছিলোঁ তেতিয়া সেই দোকানীজনৰ তাত যেতিয়া মই গৈছিলোঁ সেই দোকানীজনে যি মধুৰ ব্যৱহাৰ কৰিছিলে সেই ব্যৱহাৰত মই মুগ্ধ হৈ পৰিছিলোঁ আৰু তেওঁৰ তাত মই গৈ পেলাই কিছুমান কিতাপ কিনিছিলোঁ খুব মূল্যৱান কিতাপ আৰু সেই দোকানখন আছিল পুৰণি কিতাপ কিনা বেচা কৰা দোকান হাঁ আৰু মই গৈ পেলাই তাত আমাৰ আগৰ যি প্ৰখ্যাত সাহিত্যিকৰ কিতাপ সেই কিতাপ এতিয়া প্ৰকাশ হোৱা বহু যুগ হৈ গ'ল এতিয়া নতুনকৈ প্ৰকাশ হোৱা নাই কিন্তু খুব মূল্যৱান কিতাপ যি কিতাপ পঢ়িলে ঘৰৰ শিশুৰ পৰা যি শিশুৰ চৰিত্ৰ গঠনত খুব ভাল প্ৰভাৱ পেলাব পৰা কিতাপ বা সেই কি কিছুমান এনেকুৱা ধৰণৰ কিতাপো আছে যি কিতাপত বহুত বহুত মূল্যৱান উপদেশৰ কথা তাত থা থাকে হাঁ আৰু সেই উপদেশবিলাকে এটা পৰিয়ালৰ মাজত যদি তাৰ ব্যৱহাৰ হৈ থাকে সেই উপদেশবিলাক যদি আমি যদি মানি চলিব পাৰোঁ আমাৰ জীৱনত তেতিয়াহ'লে সেই উপদেশে জীৱন গঢ়াত বা সেই উপদেশে সংসাৰখন আগবাঢ়ি যোৱাত বহুত সহায় কৰে ল'ৰা ছোৱালীয়েই হওঁক বা অভিভাৱকেই হওঁক সেই তেনেকুৱা এখন কিতাপৰ তেনেকুৱা পুৰণা এখন কিতাপৰ দোকানলৈ মই গৈ পেলাই সেই কিতাপৰ বা দোকানীগৰাকীৰ লগত কথা পাতি আৰু বোধহয় সেই দোকানীগৰাকীৰ ওপৰতো এনেকুৱা কিছুমান কিতাপে ভালকৈ তেওঁ অধ্যয়ন কৰাৰ কাৰণে ভাল প্ৰভাৱ পেলাইছে যি প্ৰভাৱৰ কাৰণে এটা মধুৰ পৰিৱেশ দোকানখনত বিৰাজ কৰিছে আৰু মই তাৰপৰাই কিছুমান অতি মূল্যৱান বহু যুগৰ আগতে প্ৰকাশ পোৱা পুৰণি কিতাপ যি কিতাপ এতিয়া পাবলৈ নাই সেই কিতাপ তেখেতে আটোমটোকাৰিকৈ ৰাখিছিলে আৰু সেই কিতাপ মই আনি পেলাই মই নিজেও পঢ়ি তাৰপিছত মোৰ সন্তানহতোৱাক সন্তানহঁতকো পঢ়িবলৈ দিছোঁ মোৰ গৃহিণীকো পঢ়িবলৈ দিছোঁ আৰু সেই কিতাপ পঢ়াৰ পিছত আমাৰ ঘৰৰ পৰিৱেশটো যথেষ্ট ভালা হৈ ভাল আগতেও আগৰপৰাই ভাল এতিয়াও আৰু ভাল হৈছে মানে ভাল ভাল লাগে এটা সুন্দৰ পৰিৱেশ পাই গতিকে মহৎ লেখকৰ মহৎ কিতাপে মানুহৰ জীৱনত প্ৰভাৱ পেলাব পাৰে ঠিক যেনেদৰে আজি মহৎ লেখকসকলৰ কিতাপৰ পুৰণি কিতাপৰ বেচা কিনা দোকানখনৰ দোকানীগৰাকীৰ গাত যি গুণ দেখাবলৈ দেখিবলৈ পোৱা গৈছে সেই গুণো হয়তো সেই কিতাপখনৰ পৰাই হৈছে আৰু গ্ৰন্থই হ'ল সকলোতকৈ মূল্যৱান সম্পদ যি গ্ৰন্থই মানুহৰ জীৱনত অভূতপূৰ্ব মানে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে